মোৰ দৌৰাৰ ৰুটিন বুলি ক'বলৈ গ'লে কোনো ৰুটিন নাই হ'লেও মই ৰাতিপুৱা চাৰে চাৰিটা বজাত শুই উঠি ফিল্ডত দৌৰাৰ প্ৰেক্টিছ কৰোঁ আৰু কেতিয়াবা সন্ধিয়াও সন্ধিয়াও ফিল্ডত ওলাই যাওঁ দৌৰিবৰ বাবে আৰু প্ৰেক্টিছটো লাগে সদায় প্ৰেক্টিছ কৰি যাওঁ আৰু প্ৰেক্টিচ কৰি কৰি মই মোৰ লক্ষ্যত উপনীত হ'ব বিচাৰোঁ আৰু মোৰ লক্ষ্য হৈছে এজন পুলিচ হোৱা আৰু এনেকৈ দৌৰি দৌৰি বা এক্সেচাইজ কৰি মই এজন পুলিচ হ'ব বিচাৰোঁ আৰু মোৰ সেয়া সপোন এজন পুলিচ হোৱা আৰু মই পুলিচ হ'বৰ বাবে বহুতো চেষ্টা কৰি আছোঁ বহুতো বিফলতাই সন্মুখীন হৈছে কিন্তু মই হাৰ মানি দিয়া নাই আৰু এদিন নহয় এদিন হ'লেও পুলিচ হ'ম বুলি প্ৰতিশ্ৰুতি লৈছোঁ আৰু সদায় ফিল্ডত মই চাৰে চাৰিটাৰপৰা চাৰে ছটালৈ কণ্টিনিউ ৰানিং কৰোঁ আৰু দৌৰোঁ আৰু মই সন্ধিয়া পাঁচটাৰপৰা সাতটা বজালৈ দুঘণ্টা প্ৰতিদিনে বা এদিন এৰি এদিন কেতিয়াবা ৰাতিপুৱা যাওঁ কেতিয়াবা গধূলি যাওঁ সদায় দৌৰি আছোঁ আৰু প্ৰেক্টিচটো মানুহক লাগে প্ৰেক্টিচ হ'লেহে কোনো এটা বস্তু সফল হয়গৈ আৰু মোৰ লক্ষ্য হৈছে এজন পুলিচ হোৱা আৰু পুলিচ হৈ দেশখন আৰু ৰাজ্যখন ভালকৈ চলোৱা মোৰ আচাম পুলিচ হ'বলৈ অতিকৈ এটা সপোন আছে আৰু আচাম পুলিচ হ'লে নিজৰ স্বাধীনতাৰ ওপৰত জীয়াই থাকিব পাৰি আৰু আচাম পুলিচ হ'বলৈ মোৰ এটা বহুত বহু মন আছে আৰু মই দৌৰি আহি ভালকৈ খোৱা বোৱা কৰোঁ আৰু এই খোৱা বোৱা কৰোঁ আৰু ৰাতিপুৱা সোনকালে উঠোঁ আৰু সদায় দৌৰিবলৈ যাওঁ আৰু কোনো দিনে দৌৰত পিছ সৰকি দিয়া নাই আৰু বৰষুণ বা ৰ'দ ৰ'দ বৰষুণৰ ৰ'দ নেওচি মই দৌৰি আছোঁ আৰু এদিন আহে এদিন মোৰ লক্ষ্যত উপনীত হ'ব বিচাৰোঁ আৰু মোৰ লক্ষ্য হৈছে যে এজন পুলিচ হৈ ভাল মানুহ হৈ ভাল মানুহ হোৱা আৰু সেই সপোন এদিন নহয় এদিন হ'লেও সফল কৰিম আৰু মোৰ ৰুটিন বুলি ক'বলৈ তেনেকুৱা ৰুটিন নাই হ'লেও নিজৰ শৰীৰটো বা নিজৰ দেহটো ভালে ৰাখিবৰ বাবে কোনো ধৰণৰ ৰাগীয়াল বস্তু মই নাখাওঁ আৰু মই সদায় ভিটামিন বা প্ৰ'টিন থকা বস্তু গ্ৰহণ কৰোঁ আৰু সেই বস্তুসমূহ খালে গাত এনাৰ্জি বা ষ্টেমিনাৰ বাঢ়ে আৰু ষ্টেমিনাৰ থাকিব লাগে ষ্টেমিনাৰ থাকিলেহে দৌৰিব পাৰে আৰু এজন দৌৰা মানুহ বা দৌৰ খেলুৱৈ এজনৰ বাবে ষ্টেমিনাৰটো বহুত প্ৰয়োজন আৰু ষ্টেমিনাৰ হ'লেহে দৌৰ খেলখন বা দৌৰা মানুহজনে নিজৰ লক্ষ্য স্থানত উপনীত হ'ব পাৰে আৰু মোৰ তেনেকৈ আচাম পুলিচ হোৱাৰ এটা বহুত সপোন আছে আৰু আচাম পুলিচ এদিন নহয় এদিন হ'লেও হ'মেই আৰু মই সদায় সেইকাৰণেইে দৌৰি আছোঁ যে আচাম পুলিচ হওক আৰু দৌৰাৰ বাহিৰেও মই বহুতো এক্সাৰচাইজ কৰোঁ যাতে পিছত গৈ এটা পুলিচৰ চাকৰি আচাম পুলিচ হ'ব পাৰোঁ আৰু তেনেকৈ সদায় দৌৰি আছোঁ আগতে সৰুৰপৰাই দৌৰি আহিছোঁ আৰু আগলৈকো দৌৰি থাকিম এনেকৈ দৌৰি এটা চাকৰি ল'ম আৰু চাকৰিত প্ৰথমবাৰ বিফলতা হ'লেও পিছৰবাৰ আকৌ চাকৰিটো পাবলৈ আকৌ চেষ্টা কৰিম কেতিয়াও হাৰমানি নিদিওঁ আৰু এটা আচাম পুলিচৰ চাকৰি লৈহে এৰিম সেইবুলি মই ভাবিছোঁ আৰু মোৰ সপোন সপোন দিঠকত পৰিণত কৰিম আৰু মই আচাম পুলিচ পিছত এবাৰ এই ইয়াৰ পিছৰবৰ্ষ দুহেজাৰ ছাব্বিছত ইণ্টাৰভিউ দিম আৰু তাৰ বাবে এতিয়াৰপৰাই প্ৰস্তুতি চলাই আছোঁ আৰু ফিল্ডত সদায় যাওঁ আৰু সকলো বহুতো ল'ৰা আহে মোৰ লগত ত্ৰিছটা বত্ৰিছটা ত্ৰিছ ত্ৰিছটা বত্ৰিছটামান ল'ৰা মোৰ লগত দৌৰে আৰু আমি একেলগতে প্ৰেক্টিছ কৰোঁ আৰু সিহঁতৰো আচাম পুলিচ কিছুমানৰ কামাণ্ড ব্লেক কামাণ্ড কিছুমানৰ আৰ্মি হোৱা সপোন আছে আৰু সকলোৱে নিজৰ নিজৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে একেৰাহে চেষ্টা কৰি আছে আৰু সেই সপোনবোৰ যাতে সফল হয় আৰু মই মোৰ আচাম পুলিচৰ আচাম পুলিচ হোৱাৰ বাবে আচাম পুলিচ হ'বৰ বাবে সপোনবোৰ সদায় সপোনবোৰ সদায় দিঠকত পৰিণত কৰিবলৈ একেৰাহে চেষ্টা কৰি আছোঁ আৰু এদিন নহয় এদিন হ'লেও মই সফল হ'মেই